অঁ হেল্ল' হয় মই জুনু গগৈয়ে কৈছোঁ হেৰি মোৰ ঘৰটো পুৰণি হৈ গৈছে হেৰি মোৰ ঘৰটো মানে কি কি নতুন কৰিব পাৰি আপুনি অকণ চাই দিবচোন মোৰ ঘৰটো অঁ ঘৰটো মানে ম হেৰি কি আচাম টাইপৰে হয় হয়

হয় হেৰি বহলেই হয়

হয় হয়

মোৰ পাঁচটা ৰুম আছে হয় ঠিক আছে আহিব তেতিয়াহ'লে হ'ব হয় হয় অঁ ধন্যবাদ হয়